লখিমপুৰ জিলাখনৰ মূল প্ৰাকৃতিক সম্পদ বুলি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে জিলাখনত যথেষ্ট বনাঞ্চল আছে আৰু কেইবাখনো নদী আছে যিকেইখন নদীৰ পৰা মানুহে শিল বালি আদিৰ দৰে প্ৰাকৃতিক সম্পদবোৰ ঘৰ সাজিবলৈ বা ৰাস্তা পদূলি আদি নিৰ্মাণ কৰিবলৈ সংগ্ৰহ কৰে তাৰপাছত যদি পৰিৱেশজনিত সমস্যা বুলি ক'বলৈ যাওঁ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰা সমস্যাটো জিলাখনত দিনক দিনে বাঢ়ি আহিছে আগতে লখিমপুৰত ইমান গছ গছনি কটা দেখা পোৱা নাছিলোঁ এতিয়া লাহে লাহে বাইপাছটো বনাবলৈ লওঁতেই বা অন্যান্য ৰাস্তা ঘাট আদি নিৰ্মাণৰ কাৰণে যথেষ্ট গছ গছনি কাটি পেলাই অৰুণাচলৰ দাঁতি কাষৰীয়া জিলা হিচাপে লখিমপুৰ জিলাখনো সীমামূৰীয়া বান্দৰদোৱাৰ ওচৰত কেইবাখনো পাহাৰ ইতিমধ্যে ৰাস্তা পদূলি নিৰ্মাণৰ কাৰণেই হওক বা অন্যান্য কাৰণতেই কাটি পেলোৱা দেখা গৈছে এনেকুৱা সমস্যাবোৰে জিলাখনৰ উষ্ণতাৰ ক্ষেত্ৰত উষ্ণতাৰ পা তাৰতম্যৰ ক্ষেত্ৰত প্ৰভাৱ পেলাইছে আগতে লখিমপুৰ জিলাখনত গৰমৰ দিনত ইমান বেছি গৰম হোৱা নাছিলে কিন্তু লাহে লাহে এতিয়া যদি চাবলৈ যাওঁ জিলাখনত গৰমৰ দিনত যথেষ্ট গৰম হয় তাৰপাছত যদি আমাৰ জিলাখনৰ পানীৰ উৎস বুলি ক'বলৈ যাওঁ তেতিয়াহ'লে আমাৰ মানুহে টিউবৱেল কুঁৱা আদিৰ পৰাই পানী খায় এতিয়া টাউন এলেকাসমূহত নলেৰে পানী দিয়াৰ ব্যৱস্থা আছে আকৌ এতিয়া নতুনকৈ গাঁও অঞ্চলসমূহত চৰকাৰী যি জল জীৱন মিছন তাৰ অধীনতো পানীৰ ব্যৱস্থা কৰা হৈছে তাৰপাছত যদি আমাৰ জিলাখনৰ চাফ চিকুণতাৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে লখিমপুৰ জিলা পৌৰসভাখন কোনফালে জিলাখনৰ কোনফালে কাম কৰে তেওঁলোকৰ মানে অনুমান কৰিবলৈ টান হয় জিলাখনৰ মাজমজিয়াতে কেইবাটাও ডাষ্টবিন আছে যিকেইটাৰ প্ৰায়ে কেইটামানৰ চাফ চিকুণ কৰা হয় আৰু কেইটামান বহুদিনৰ কাৰণে পৰি থাকে এই ক্ষেত্ৰত জিলাখনৰ পৌৰনিগমে কাম কৰিবলগীয়া যথেষ্টখিনি আছে বিশেষকৈ হোটেলকেইখনৰ মুখৰ আগত যিকেইটা ডাষ্টবিন আছে সেইকেইটা ডাষ্টবিনত খোৱা বস্তু পেলোৱাৰ কাৰণে তাৰ পৰা যথেষ্ট দুৰ্গন্ধ ওলায় সেইবোৰ সময়ে সময়ে চাফ চিকুণ কৰিব লাগে অৱশ্যে জিলাখনৰ যি উপায়ুক্ত কাৰ্যালয় বা তেনেকুৱা কাৰ্যালয়সমূহৰ ওচৰে পাঁজৰে থকা প্ৰায় অঞ্চলসমূহ প্ৰায়ে চাফ চিকুণ হৈ থাকে কিন্তু জিলাখনৰ টাউন অঞ্চলৰ পৰা অকণমান যদি আঁতৰলৈ অহা যায় অৱশ্যে সেইখিনি মিনিচিউপালিটি পৌৰসভাৰ অধীনতে পৰে পৌৰসভাৰ অধীনৰ অঞ্চলবোৰ কিন্তু যথেষ্ট পৰিমাণে লেতেৰা হোৱা দেখা যায় এই ক্ষেত্ৰত পৌৰসভাই বিহিত ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে